মোক যদি ভাৰতৰ বাহিৰত যাই কিনে হেৰি কৰা চান্স দিয়া হয় মই প্ৰথমতে জাপি আৰু মেখেলা চাদৰ হেৰি কৰিম কাৰণ জাপিটো আমাৰ অসমৰ গৌৰৱ জাপি আমাৰ হালোৱা জাপিও আছে আৰু সজাই থোৱা জাপিও আছে তাৰ পিছত মেখেলা চাদৰ তাৰ পিছত মেখেলা চাদৰ মেখেলা চাদৰ আমি নিজে বওঁ মেখেলা চাদৰ লগতে গামোচা অসমৰ অসমীয়াৰ হেৰি গৌৰৱ বিহুত আমি গামোচা ব্যৱহাৰ কৰোঁ বিহুৱান দিওঁ আমি গামোচাৰে আৰু চাদৰ মেখেলাও আমি নিজে বওঁ নিজে পিন্ধো লগতে গামোচা আমি বই পিনে গামোচা বিহুৱান দিওঁ